মই এবাৰ হাইস্কুলত পঢ়ি থাকোঁতে মোৰ সহপাঠীসকলৰ লগত গেৰুকামুখৰ এন এছ পি চি বান্ধ চাবলৈ গৈছিলোঁ আৰু সেই ভ্ৰমণটো মোৰ কাৰণে অতি স্মৰণীয় আৰু গোটেই জীৱনটো স্মৰণীয় হৈ থাকিব ক্লাছ নাইন টেনত সম্ভৱ টেনত পঢ়ি থাকোঁতে আমি সহপাঠীসকল আৰু আমাৰ শিক্ষাগুৰুসকলৰ লগত গেৰুকামুখস্থিত এন এছ পি চিৰ যিটো বান্ধ সেই বান্ধটো আমি চাবলৈ গৈছিলোঁ প্ৰায় ইয়াৰ পৰা আমি আমাৰ স্কুলৰ পৰা দহটামান বজাত ৰাতিপুৱা ওলাইছিলোঁ আৰু তাত পাইছিলোঁ গৈ দুটামান বজাত পায় তাত পোৱাৰ পাছত আমাৰ ছাৰসকলে আমাক প্ৰায় অকলে যিকোনো জেগাত যাবলৈ মানা কৰিছিল ছাৰসকলো লগত গৈছিল সেইকাৰণে আমি ইমান তন্ন তন্নকৈ বস্তুবোৰ চোৱা নহ'ল যদিও এটা আচৰিতজনক ঘটনা হৈছিল আমাৰে এজন ছাত্ৰ পানী তাত নদীত নামি কৰি মানে অলপ গা ধুবলৈ চেষ্টা কৰিছিল কাপোৰ চেঞ্জ কৰি তেওঁ গা ধুবলৈ চেষ্টা কৰোঁতে এজন ছাত্ৰ হঠাৎ পানীত উটি যোৱা দেখিবলৈ পাইছিলোঁ আৰু সকলোৱে চিঞৰ বাখৰ লাগি আৰু তাৰে এজন তাতে কাম কৰি থকা ব্যক্তিয়ে আমাৰ ছাত্ৰজনক উদ্ধাৰ কৰিছিল সুস্থ অৱস্থাত আৰু তাৰ পাছত আমি সকলো ঠিক হোৱাৰ পাছত আমাৰ চাৰসকলে তাতে এটা প্ৰীতি ভোজৰ যোগাৰ কৰিছিল প্ৰীতি ভোজ আমি বহুত আমাৰ যি চাউণ্ড ছিষ্টেম আছিল চাউণ্ড ছিষ্টেমো লৈ যোৱা হৈছিল আমাৰ বাছখনতে সকলো ধৰ সা সামগ্ৰী আমাৰ যিমান প্ৰয়োজনীয় সামগ্ৰী সকলো লৈ যোৱা হৈছিল তাতে এটা প্ৰীতি ভোজৰ আয়োজন কৰা হৈছিল চাৰসকলে প্ৰীতি ভোজটো বনোৱা কোনোৱাত লাগি লাগি থাকোঁ থকাৰ সময়কণ আমি এন এছ পি চি গেৰুকামুখৰ যিটো পাহাৰ সেই পাহাৰটোৰ ওপৰলৈ যাবলৈ চেষ্টা কৰিছিলোঁ তাত দেখিছিলোঁ প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু পানীৰ যিটো বান্ধ তেওঁলোকে নিৰ্মাণ কৰিছে সেইটো অতি ভয়ংকৰ আৰু সেই বান্ধটোৰ ওপৰৰ পৰা চাবলৈ গ'লে তলৰ মানুহবোৰ একেবাৰে সৰু সৰু দেখি আৰু অতি আশ্চর্যজনক এন এছ পি চি পাহাৰটো প্ৰায় আমি এশ ফুটমান বগাবলৈ চেষ্টা কৰিছিলোঁ আমাৰ কিছু ছাত্ৰ ছাত্ৰীয়ে নোৱাৰিলে যদিও আমি চাৰি পাঁচজন ছাত্ৰ আমি ওপৰৰ প্ৰায় এশ ফুটমান ওপৰলৈ বগাইছিলোঁ যিহেতু তাত কিছুমান পাইপ পেলাই থোৱা আছে পাহাৰৰ ওপৰত সেই পাইপবোৰত ধৰি ধৰি পাহাৰৰ ওপৰলৈ বগাবলৈ চেষ্টা কৰিছিলোঁ আৰু ওপৰৰ পৰা যিটো যিটো দৃশ্য দেখি সেই দৃশ্যটো অতি আমোদজনক আছিল তাৰ নদীবোৰ খুবেই বহুত চাফা আৰু শিলেৰে ভৰা নদীবোৰ পানীটো বহুত চাফ পৰিষ্কাৰ পানী

শিলগুটি জিলিকি থাকে তাত জীয়া শিলো পোৱা যায় বুলি কৈছে চাৰসকলে কৈছে আৰু বগৰী গছৰ গোটেই পাহ নদীটোৰ কাণে কাণে বগৰী গছ আছিল আমি বগৰীও প্ৰায় ঘৰলৈ লৈ আহিছিলোঁ ছিঙি ছিঙি আচলতে সেই ভ্ৰমণটোৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি বহুত আমোদজনক ভ্ৰমণ আছিল আমি প্ৰায় তাৰ পৰা চাৰিটামান বজাত ঘূৰি আহিছিলোঁ ঘূৰি অহাৰ আমাৰ যিটো বাছৰ ভ্ৰমণ আছিল বহুত আনন্দময় আছিল কিছুমানে তাত গান গান নৃত্য কৰি আহিছিল বাজানা আমাৰ নেগেৰা লৈ যোৱা হৈছিল আৰু ঢোলো লৈ যোৱা হৈছিল বাছৰ ভিতৰতে আমি সকলোৱে নাম ধেমালি নাম গাই ধেমালি কৰি যাওঁতেও তেনেকৈয়ে গৈছোঁ আহোঁতেও তেনেকৈয়ে আহিছোঁ আৰু এখন প্ৰায় ছটামান বজাত আমি সন্ধিয়া ছটামান বজাত আমি বান্দৰদোৱা পাইছিলোঁ বান্দৰদোৱাৰ পৰা তেনেকৈ ৰাতি ঘৰ পাওঁতে প্ৰায় দহটামান বাজিছে মা দেউতাহঁতে আমাক বাছৰ পৰা আনিবলৈ গৈছিল সেইখিনি কথা এতিয়াও মনত আছে আৰু সেই ভ্ৰমণটোৰ বিষয়ে ক'তো তেনেকুৱা ভ্ৰমণ আৰু মানে কৰি পোৱা নাই মই সেই ভ্ৰমণটো বহুত স্মৰণীয় আছিল লগৰ ল'ৰা লগত লগৰ ল'ৰা ছোৱালী শ্ৰেণী কোঠাৰ সহপাঠীসকলৰ লগত গৈ যিটো ভাল লাগিছিল তেনেকুৱা ভাল আৰু এতিয়া নালাগে আৰু সেইটো ভ্ৰমণ সদায় মনত থাকিব এন এছ পি চি বান্ধটোৰ বিষয়ে অসম চৰকাৰে কি ব্যৱস্থা লৈছে নাই জানো যদি সেই বান্ধটো কেনেবাকৈ ভাগিবলৈ হয় হয়তো আমাৰ লখিমপুৰ মাজুলী ধেমাজি ঢকুৱা এইকেইটা অঞ্চল প্ৰায় পানীৰে ডুবাই পেলাব মোৰ সম্ভৱ হয় যিটো বান্ধ মই দেখিছিলোঁ বহুত ভয়ানক আৰু সেই বান্ধটো নিৰ্মাণ কি চিষ্টেমত মানে কি ব্যৱস্থা সেই বান্ধটো নিৰ্মাণ কৰিছে সেইটো অসম চৰকাৰে জানিব বিষয়টো বহুত গভীৰ যিহেতু এখন পাহাৰ বান্ধ দি পানী ৰাখি থোৱা হৈছে আৰু সেই পানীটো যেতিয়া সেই বান্ধটো যেতিয়া ভাগিব তেতিয়া হয়তো প্ৰলয়ৰ সৃষ্টি হৈ যাব পাৰে লখিমপুৰ মাজুলী ঢকুৱা এই নামনি ছাইডকেইটা আৰু এই ভ্ৰমণটোৰ মোৰ কাৰণে অতি স্মৰণীয় আৰু মনত থকা